আমাৰ অসমত শ্বেয়াৰ কৰাৰ যোগ্যতা অৰ্জন কৰা ব্যৱসায়িক সফলতাৰ বহুতো কাহিনী আছে তাৰ ভিতৰতে আমাৰ গ্ৰাম্য প্ৰধান মহিলাসকল তেওঁলোকৰ বিশেষভাৱে নাম ল'ব লাগিব আত্মসহায়ক গোটৰ সদস্যাসকল তেওঁলোকে বিভিন্ন গোটত গোট হৈ পেলাই বিভিন্ন মানে নতুন নতুন বস্তু উৎপাদন কৰে যেনে ধৰি লওক গাখীৰ উৎপাদন দুগ্ধ উৎপাদন বুলি কোৱা হয় তাৰপৰা আমাৰ থলুৱা মুৰ্গী উৎপাদন কৰে এনেই গাখীৰ উৎপাদন কৰিয়েই বহুত মহিলা স্বাৱলম্বী হৈছে কিছুমানে আমাৰ থলুৱাভাৱে উৎপাদন কৰা আমাৰ খদ্দৰ কাপোৰো উৎপাদন কৰে যিবিলাকৰ দ্বাৰা ধৰি লওক আমাৰ থলুৱা উৎপাদন হোৱা বস্ত্ৰ গামোচা চাদৰ মেখেলা ইত্যাদিবিলাক